হেল্ল' পিংকু হয়নে বাৰু অঁ মোক আপোনাৰ ট্ৰেভেলাৰখনত যাব লাগিছিলে তিয়কলৈ বিশেষ কাম এটাৰ কাৰণে অলপ সোনকালে যাব পৰাকে আহিব পাৰিব নেকি বাৰু কিবা সুবিধা কৰি পেলাই অঁ সোৱাদপুৰৰ হয় অঁ হয় হয় অঁ অঁ চোলাধৰাইদি সোমাব লাগিব অঁ অঁ বেছি দেৰি নকৰিব অঁ অঁ